হেল্ল' দাদা মই কেবখন কেঞ্চেল কৰিব বিচাৰিছোঁ বিচাৰিছোঁ মানে আপুনি এতিয়ালৈকে পোৱাহি নাই মোৰ এঠাইত ইণ্টাৰভিউ এটা আছে যদি মই সময়ত নাপাওঁগৈ বহুত অসুবিধা হ'ব এতিয়া আপোনাৰ ইয়াত পোৱাৰ টাইমটো দেখাইছে আৰু ত্ৰিছ মিনিট বাকী আছেই ইমান সময়লৈ মই ৰৈ থাকিব নোৱাৰিম মই বুজিছোঁ আপুনি ট্ৰেফিক জামত ফচি আছে কিন্তু মোৰ সুবিধাৰ কাৰণে মই কেবখন কেঞ্চেল কৰিব বিচাৰিছোঁ